হেল্ল' বৰডুমছা বৰা ধাবা নহয়নে অঁ এই মোৰ মানে এই কাইলৈ আলহী অলপ অহা কথা আছিলে দুই তিনজনমান আপোনাৰ ধাবাৰ পৰাই মোক মাংস অকণমান লাগিছিলে মাংসখিনি যাতে আলহীটো অলপ দেৰিকৈ পাবহি সেইটো কাৰণে মাংসখিনি অকণমান মানে গৰম কৰি ভালকৈ পেকেট কৰি পঠাব লাগে পাৰিবনে অঁ হয় হয় এইটো পিছ টাইমত পালেই হ'ব মই লো গৈ লৈ আহিমগৈ বাৰু অঁ হয় হয় মই বাকীখিনি পে'মেণ্টটো মই হেৰি কৰি দিম খালী আপুনি পঠাই দিব তাত মই মানুহ পঠাই দিম বাৰু অঁ হয় হয়